আমাৰ অসমীয়া ভাষাটো বৰ ধুনীয়া ভাষা এই ভাষাটো চবেই ভালকৈ ধুনীয়াকৈ সুন্দৰকৈ ক'ব জানিব লাগে লিখিব জানিব লাগে অসমীয়া ভাষাটো যদি মানুহে ক'ব নাজানে নিজৰ মানুহ হৈ পিনি বৰ ডাঙৰ কথা স্পষ্টভাৱে ক'ব লাগে আজি দেখিছো অসমীয়া ভাষাটো বহুতে এৰি দিয়া নিচিনা হৈছে ইংৰাজী ভাষা হিন্দী ভাষা সেইবিলাকলৈহে বেছি গুৰুত্ব দিছে কিন্তু নিজৰ স্থানীয় নিজৰ দেশৰ নিজৰ সংস্কৃতিটো এৰি দিয়া নিচিনা হৈছে ইংৰাজী হিন্দী সেইবিলাকতহে বেছি গুৰুত্ব দিছে আমাৰ অসমীয়া ভাষাটো বহুত শুৱলা

ক'বলৈ সুবিধা হয় সেইকাৰণে মানুহে আমাৰ অসমীয়া ভাষাটো ক'ব লাগে ল'ৰা ছোৱালীবিলাক ইং অসমীয়া মিডিয়ামতেই মাক বাপেক অসমীয়া কিন্তু ল'ৰা ছোৱালীবিলাক ইংৰাজী স্কুলত অসমীয়া ভাষা এটা ভালকৈ ক'বলৈ ক'লে লিখিবলৈ দিলে নোৱাৰে অসমীয়া ভাষাটো যে কিমান জটিল সুন্দৰ শুৱলা বুজি নাপায় চিনি নাপায় ইংৰাজীত আৰু হিন্দীটোক তাৰমানে পঢ়ি শুনি তেওঁবিলাকে ডাঙৰ ডাঙৰ মূধা ফুটা ব্যক্তি কৰিবলৈ বিচাৰিছে এতিয়া নতুন প্ৰজন্মক

আমি চবেই লগ লাগি অসমীয়া মাধ্যমটোত প্ৰত্যেকে আমাৰ অসমীয়া মানুহ হৈ অসমীয়া মাধ্যমটোক শিকাবলৈ চেষ্টা কৰিব লাগে জানি জনাবলৈ চেষ্টা কৰিব লাগে পঢ়াবলৈ চে শিকাবলৈ চেষ্টা কৰিব লাগে নিজৰ ভাষাটোক জানিলে নিজৰ ভাষাটো কৃষ্টিটো উন্নত হ'ব উন্নতি পথলৈ আগবাঢ়িব জাতিটোৰ উন্নতি হ'ব দেশৰ উন্নতি হ'ব অন্য ভাষা ল'বলগীয়া নহয় আৰু তেতিয়া